আমাৰ খাদ্য সংস্কৃতিৰ এক মানে অংগ বুলি ক'লেও বিশেষ খাদ্যবিলাক লাড়ু পিঠা এনেকৈ সোমাই পৰে যিহেতু বিহুৰ টাইমত যেতিয়া আহে বিহু আহিলি মানে আমি লাড়ু পিঠা বনোৱাটো বিশেষকৈ গাৱঁৰ মানুহখিনিয়ে লাড়ু পিঠা এইবিলাক বনোৱাত মানে একদম কম্পালচৰী অংগ হৈ পৰে মানে বনাবই লাগিব মানে আজিকালি লাড়ু পিঠাবিলাক মানে পেকিং নোহোৱা হৈ গৈছে কিন্তু আমি গাঁৱৰ মানে মানুহবিলাকে নিজে বনাই মেলি সকলোৱে লগ খায় কিনে মিলি লাড়ু পিঠা বনাওঁ আৰু এই এতিয়া যেনে আমি কি ব্যৱহাৰ কৰোঁ আমি ঢেঁকীৰে পিঠাগুড়ি চাউল খুন্দু পিঠাগুড়ি বনাওঁ ডেন মেলি দি শুকাই মেলি লাড়ু পিঠা এইবিলাক বনোৱা হয় গুৰ মিঠাই বনাবলৈ ব্যৱহাৰ কৰা হয় খুন্দনা দা কটাৰী নাৰিকল কাটিবলৈ মচলা কাটিবলৈ এইবিলাক ব্যৱহাৰ কৰা হয়